হেল্ল' অঁ হয় হয় কোনে

অঁ এতিয়াই পাতিবনে ফোনত অঁ ঠিক আছে বাৰু কওকচোন বাৰু কিনো

বুজিছোঁ

অঁ লোনটো পাব বুলি মই এতিয়া ফোনত ক'ব নোৱাৰোঁ আপুনি মোৰ ওচৰলে আহিব লাগিব ইয়ালে অঁ আহি পেলাই মই চাম বুজাই মেলি দিম আৰু কেনেকে কি হয় অঁ পাৰিলে মিলে অঁ অঁ ঠিক আছে আপুনি আহিব বাৰু মই বুজাই মেলি দিম অঁ কেনেকে কি কৰিব লাগে নালাগে আপোনালোকৰ ভৱিষ্যতত কিবা আছেনে মানুহৰ ভৱিষ্যত

অঁ অঁ এইটো মানে আপোনালোকে এই টকাটো যে ল'ব কি কি কাম কৰিম বুলি ল'ম বুলি ভাবিছে

অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ ঠিক আছে আপোনালোক আহিব মই বুজাই মেলি দিম আৰু আপোনালোকক আপোনালোক গোটেইকেইজন নালাগে বাৰু আহিব দুগৰাকীয়ে আহিলেই হ'ব সভাপতি ছেকেটৰী অঁ তাৰপৰা আহিব আপোনালোক পৰহিলে আহিব এটা বজাত আহিব অঁ অঁ তাকে অঁ অঁ মই চাই ল'ম বাৰু আপোনালোক আহিব ঠিক আছে বাৰু এইটো বিপদত পৰিছে মোৰতো দি দিব পাৰিলেতো দিয়ে দিম আৰু ওঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ হ'ব হ'ব বেয়া নাপাওঁ বাৰু অ হ'ব বাৰু